হেল্ল' অঁ অঁ মই মানে এই শাৰীখন যে তোমাক যে কৈছিলোঁ যে অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত আহিল নহয় অঁ এই এই মাত্ৰ পাইছেহি চাইছোঁ বহুত ধুনীয়া একে ইমান কোমল ছফ্ত নহয় শাৰীখন আৰু যেনেকুৱা ৰঙ দিছোঁ মানে তেনেকুৱাই আহিছে বহুত ভাল লাগিছে অঁ তোমাক দেখুৱাম বাৰু মই ম'বাইলত ফটো দ্বাৰাই দেখুৱাম বাৰু বহুত ভাল হ'ব দিয়া